মই ফ্লিপকাৰ্টত শাড়ী এখন অৰ্ডাৰ দিছিলোঁ শাৰীৰ কালাৰটো মোৰ দিয়ামতে কালাৰটো নাহিলে আৰু পিন্ধিবলৈও কাপোৰটো ভাল নহয় আৰু পিন্ধিবলৈও ভাল নহয় কাপোৰটো